প্ৰশ্নত সোধামতে ভাৰতৰ কিছুমান বিখ্যাত নৃত্যশৈলী ৰূপ বহুতো ৰূপ আছে যেনে আপোনাৰ মণিপুৰ নৃত্যশৈলী আছে তাৰপাছত আৰু আছে ভাৰত নাট্যম আছে তাৰ পাছত গৰবা আছে যোনটো আৰু মোহিনীয়াট্টম উৰিষ্যা কথকলি মণিপুৰী আদি বিভিন্ন ভাৰতৰ নৃত্যশৈলী দেখিবলৈ পোৱা যায় যি মই কোৱা মতে ভাৰত নাট্যম হ'ল তামিলনাডুৰ উপৰি কুচ্চিপুৰি হ'ল অন্ধ্ৰপ্ৰদেশৰ কথকলি হ'ল কেৰ'ল ওডিচী উৰিষ্যাৰ এনেকৈ বিভিন্ন দেখিবলৈ পোৱা যায় বিভিন্ন নৃত্যশৈলী তাৰ উপৰি ভাৰতৰ দুজন বিখ্যাত নৃত্যশিল্পী চিনি এজন হ'ল লীলা চেমচন তেওঁ ভাৰতনাট্যমৰ সৈতে জড়িত